ওজন কমাবলৈ চেষ্টা কৰিবৰ বাবে আমাৰ গাঁৱত জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে যেনে ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িব লাগে আৰু সন্ধিয়াও খোজকাঢ়িব লাগে ৰাতিপুৱা শুই উঠাৰ পিছতে গৰম পানীৰ নেমু মিলাই নেমুৰ ৰসটো দি গৰম পানী খাব লাগে ৰেগ সদায় সেইটো অভ্যাস কৰিব লাগে আৰু এই কোমোৰা ৰসো গৰম পানী দি খাব পাৰি সেইটো খালেও ওজন কমাব পাৰি এক্সেৰচাইজ কৰিব লাগে আমিটো ঘৰত মহিলাসকলে গোটেই দিনটো ইটো সিটো কৰি ব্যস্ত হৈ থাকোঁ তেনেকৈ কৰোঁতেও আমাৰ বহুতখিনি ওজন কমে মানে বেছি শুই বহি থাকি থকাতকৈ আমি যদি ইটো সিটো কৰি থাকোঁ কৰি থাকিলেও ওজন কমাব পাৰি আৰু মানুহ যদি বেছিকৈ নাচ গা নচা মেলা কৰে তেতিয়াও ওজন কমে এনেদৰেই আমাৰ ওজন কমাব পাৰি